আমাৰ গাঁৱত ঋণ লয় মানুহবোৰে বিশেষকৈ ঋণ লয় যদিও মানে ঋণ সেই কৰিব নোৱাৰে ঋণ দিব নোৱাৰে ঋণ মাৰিব নোৱাৰে ঋণ লয় যদিও লোন সবেই লয় লোন মাৰিব নোৱাৰে লোন মাৰিব নোৱাৰাৰ কাৰণটো হৈছে মেইনকৈ হ'ল কি মানুহৰ ইনকম চ'ৰ্চটো বৰ্তমান কাম নাই ফাৰ্ষ্ট কথা ইনকম চ'ৰ্চ একেবাৰেই বেয়া সবৰে বৰ্তমান মানে ইমান বেয়া ইনকম চ'ৰ্চ মানে ক'বলৈ গ'লেতো বৰ্তমানতো জানেই এতিয়া বিজেপি চৰকাৰে চেছ কৰিছে তো সেইটো হিচাপত কেনেকৈ দিম বাৰু মাজতে সেনেহেন আৰু এখান ক'ত পাৰিব ঋণ মাৰিব নোৱাৰে নহয় ঋণ মাৰিব মানুহৰ ইনকাম চ'ৰ্চ লাগিবতো ইনকাম চ'ৰ্চ নহ'লে ক'ত ঋণ মাৰিব পাৰিব আৰু ইনকাম চ'ৰ্চ নথকাকৈ লোনো ল'ব নোৱাৰি মেইন কথা মানুহবিলাক আজিকালি লোন দিব নোৱাৰে আৰু আজিকালি জানেই দেখুন লোন নহ'লেনো আপোনাৰ ক'বলৈ গ'লে এনেকুৱা হৈছে বৰ্তমান কি আপোনাৰ ঘৰৰ যি আছে তাকেই দাঙি লৈ যায় ঘৰত যদি গাড়ীখনো কিনিছে যদি দুই মাহ আগতে সেই গাড়ীখনৰ যদি ঋণত লোৱা আছে সেইখনো লৈ যায় তো ইনকাম চ'ৰ্চটো মেইন মেইন মানুহৰ ক'বলৈ গ'লে সেই আৰু ইনকাম যদি নাই লোন ল'ব কেনেকৈ ল'ব নোৱাৰে না সেইটো কাৰণে আজিকালি বৰ্তমান বৰপেটা হওক বা অইন ডিষ্ট্ৰিক হওক বা ৰাজ্যই হওক লোন লোৱাৰ পৰা মানুহবিলাক আজিকালি মানে বহু ৰিক্সত লোন লয় কিন্তু কি হ'ল কিয় লয় কাৰণটো হ'ল কি ৰিক্স মেনেজমেণ্ট নাজানে নাজানে মানে লোন লয় যদিও লোন সোধন কৰিব নোৱাৰে না তো এইটো কাৰণে সেনেহেন আৰু আপোনাৰ লোন ল'লে নহ'ব না লোন লোৱাৰ কাৰণে ঘূৰাই দিয়াৰ কাৰণেতো আপোনাৰ এটা ইনকাম চ'ৰ্চ হাতত থাকিব লাগিব তো সেইটো ইনকাম চ'ৰ্চ যদি আপোনাৰ হাততে নাথাকে তো আপোনাৰ লোন কেনেকৈ আপুনি মাফ কৰিব নোৱাৰে নহয় লোন সেনেকৈ মাফ কৰিব তো সেনে আৰু লোনৰ পৰা আপোনাৰ বহুতখিনি মানে অসুবিধা হয় কিছুমান ক্ষেত্ৰত লোন ল'লেতো নহ'ব ন' আপোনাৰ লোন ল'লেই যে মানুহ এজন বহুত ধনী মানুহ হ'ব সেই লোনটো যদি ধাৰ মাৰিব নোৱাৰে সি এটা সময়ততো তাৰ ঘৰ মাটি বাৰী গাড়ী সব লৈ যাব পৰাৰ চাঞ্চ থাকে তো সেনেহেন আৰু আপোনাৰ লোন ল'লেই নহয়